আগদিনা ৰাহি হোৱা খাদ্য মই পেলাই নিদিওঁ আৰু সেইবোৰে মই কিছুমান ব্যঞ্জন ৰান্ধোঁ তাৰ ভিতৰত যদি দাইল ৰাতি বনোৱা দাইল যদি থাকি যায় তেন্তে মই দাইলখিনি পিছদিনা অলপ পানীখিনি শুকুৱাই লওঁ শুকুৱাই কমাই লওঁ পানীখিনি কমাই লৈ তাৰে মানে পৰঠা বনাওঁ মই আটাৰ লগত পানীৰ সলনি মই দাইলখিনি দি আটাটো মঠোঁ তাৰপৰা সেই আটাৰে মই পৰঠা বনাওঁ তেনেধৰণে আৰু দাইলৰ পৰা বনাব পাৰি পুৰিও বনাব পাৰি পুৰিখিনিত তেনেকৈ পুৰি বনাবলৈ হ'লে পানীৰ সলনি দাইলেৰে আটাখিনি মঠি লৈ পুৰি বনাব পাৰি আৰু লগতে মই যদি কেতিয়াবা থাকে দাইল তেতিয়া মই সেই দাইলখিনি যদি ডিমৰ আঞ্জা বনাওঁ তেন্তে তাত ডিমৰ আঞ্জাখিনিত মই সেই থকা দাইলখিনি দি দিওঁ পানী কমাই লৈ দাইলখিনি দি দিওঁ তেতিয়া আলুৰ সলনি তাত মই আগদিনা থাকি যোৱা দাইলখিনি দিওঁ সেই দাইলে দাইলেৰে ডিমৰ আঞ্জাকণ বনালে ভাল লাগে খাবলৈ গতিকে মই আগদিনা যদি কিছুমান খাদ্য থাকি যায় খোৱাবস্তু থাকি যায় তেনেহ'লে মই তেনেধৰণে পিছদিনা বিভিন্ন ধৰণৰ পদ্ধতিৰে খোৱাবস্তু ৰান্ধো আৰু যদি ভাত থাকি যায় আগদিনা যদি ভাতো থাকি যায় সেই ভাতেৰে মই পিছদিনা ভাতখিনিৰ লগত ভাতখিনি ধুনীয়াকৈ মিক্সিত মাৰি লৈ তাত পিঁয়াজ যি যি বস্তু দিয়ে আপুনি পকৰি বনাবলৈ নিজৰ মানে ইচ্ছা অনুযায়ী হালধি নিমখ জিৰা পাউডাৰ ধনিয়া পাউদাৰ ৰেড চিলি পাউদাৰ এইসমূহ দি লৈ সেই ভাতখিনি মিক্সিত পিছা ভাতখিনিৰে আপুনি পকৰি বনাই বা বৰ বনাই চাহৰ লগতে হওক বা ভাতৰ লগত খাব পাৰি গতিকে মই ভাবোঁ সকলোৱে আগদিনা যদি কিছুমান বস্তু থাকি যায় খোৱা খাদ্য থাকি যায় তেনেহ'লে পেলাই দিয়া পেলাই দিব নালাগে পিছদিনা তেওঁলোকে বিভিন্ন ধৰণে নিজৰ পচন্দমতে ব্যঞ্জন ৰান্ধিব পাৰে